মই আমাৰ অঞ্চলৰ বিখ্যাত কলেজ বুলি ক'বলৈ গ'লে চৰাইদেউ জিলাৰ এখন এখন আগশাৰীৰ শিক্ষানুষ্ঠান হৈছে মৰাণ মহাবিদ্যালয় আৰু লগতে আছে আমাৰ চৰাইদেউ জিলাৰে মৰাণ মহিলা মহাবিদ্যালয় আৰু সোণাৰি কলেজ ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ মহাবিদ্যালয় আছে তাত আমাৰ চিনাকী বন্ধু দুজনমান পঢ়ি আছে মৰাণ সোণাৰি কলেজত সোণাৰি কলেজত মৰাণ মহিলা মহাবিদ্যালয়ত মোৰ সহপাঠি পঢ়ি আছে মৰাণ মহাবিদ্যালয়ত মই নিজে পঢ়ি আছো আৰু মোৰ বিভিন্ন ধৰণৰ পঢ়ি আছে আৰু আমি বৰ্তমান হৈছে বেটচেলাৰ ডিগ্ৰী আমি বৰ্তমান সময়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে ডিগ্ৰী পঢ়ি আছো আণ্ডাৰ গ্ৰেজুৱেট এইখিনি পঢ়ি আছো আৰু এইখিনি কথা বিভিন্ন ধৰণৰ মানে কলেজবিলাকত আমি এক বিভিন্ন ধৰণৰ নৈসৰ্গিক পৰিৱেশ দেখিবলৈ পাওঁ এই কলেজৰ দিনবিলাক পোনৰাই নাহে গতিকেলৈ এই যি সময়ছোৱাত আচলতে মানুহৰ জীৱন এটা পাহৰিব নোৱাৰা সময় গতিকেলৈ এইখিনিতে বহুতখিনি কথা জড়িত হৈ থাকে